আমি বিহু পালন কৰোঁ বিহু তিনি প্ৰকাৰৰ বহাগ বিহুক ৰঙালী বিহু বুলি কওঁ কাতি বিহুক কঙালী বিহু বুলি কওঁ মাঘ বিহুক ভোগালী বিহু বুলি কওঁ বহাগ বিহুত প্ৰায় সকলোৱে একেলগে মিলি বিহু গায় নিজৰ সাজ পোছাক পিন্ধি অসমীয়াৰ কেৰু থুৰীয়া গামখাৰু আদিবোৰ পিন্ধি তেওঁলোকে বিহু পালন কৰে গৰু বিহু গৰু বিহু বুলি কয় বিহুৰ আগদিনাখন গৰুক গা ধুৱাই নতুন পঘাৰে গৰুক বান্ধি গৰুক সেৱা জনাই সন্ধিয়া সময়ত পিঠা পনা গৰুক খুৱায় গৰুক ধুনীয়াকৈ ধূপ ধুনাৰে চাকি বন্তি হেৰি কৰি সেৱা লয় তাৰপিছত বিহুৰ পাছদিনাখন গৰু বিহুৰ পাছদিনাখন মানুহ বিহু হিচাপে নামঘৰত সেৱা লৈ এই জ্যেষ্ঠজনক সেৱা কৰে সকলোৱে মিলি ফূৰ্তি কৰে বিভিন্ন ধৰণৰ পিঠা পনা আদি বনায় পিঠা পনা খাই ঘৰে ঘৰে ফুৰে সকলোকে বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধি সকলোৰে লগত বিহু গাই ফুৰে ঢোল পেঁপা গগনা আদি এইবোৰ আমাৰ বিহুৱা বহাগ বিহুত ব্যৱহাৰ কৰা হয় হুঁচৰি গাবলৈ ছো গাঁৱৰ ছোৱালীসকলে মিলি জেং বিহুও কৰে বোৱাৰীসকলেও কৰে কিন্তু যি আজিকালিৰ বিহু অনুষ্ঠান জেগাই জেগাই পালন কৰা হৈছে গায়কসকলক নিমন্ত্ৰণ কৰি মনোৰঞ্জন লয় তেওঁলোকে বিভিন্ন ধৰণৰ আজিকালি বিহুক ক'বলৈ গ'লে প্ৰায় সকলোতে বিখ্যাত বিহু বুলি ক'লে প্ৰায় সকলোৱে আজিকালি জানেই বহাগ বিহু সকলোৱে প প্ৰিয় এই বিহুত সকলোৱে বহুতো ফূৰ্তি কৰে ধেমালি কৰে সকলোৰে লগত তাৰ পিছত কাতি বিহুত কাতি বিহুত তুলসীৰ তলত চাকি বন্তি জ্ৱলাই সেৱা লয় সকলোৱে মিলি কাতি বিহুত ধাননি পথাৰত চাকি বন্তি দিয়ে ধানত যাতে পোক নালাগে পোকসমূহ আহি চাকিৰ পোহৰত আহি চাকিত পৰি যাতে পোকসমূহ মৰে নিজৰ খেতিপথাৰখন ভাল কৰিবৰ বাবে পথাৰত চাকি দি সেৱা লয় তেওঁলোকে মাঘ বিহুত ভেলা ঘৰত থাকি মনোৰঞ্জন লয় তেওঁলোকে নিজৰ ঘৰে ঘৰে সন্ধিয়া সকলোৱে হ'লে গাঁৱৰ ডেকাসকলে ইঘৰ সিঘৰত ধেমালি কৰি বস্তু চুৰ কৰি আনি ইঘৰৰ বস্তু সিঘৰত থোৱা বিভিন্ন ধৰণৰ সৰু সুৰা ধেমালি নাচ গান আদিয়ে মনোৰঞ্জন লয় মাঘ বিহুতো বিভিন্ন ধৰণৰ পিঠা পনা বনোৱা হয় কাৰণ সেই সময়ত ধানসমূহ চপাই আনি ভঁৰালত থৈ ভঁৰাল উভৈনদী হৈ পৰে ধানেৰে বিভিন্ন ধৰণৰ পিঠা পনা তিলপিঠা লাৰু নাৰিকলৰ লাৰু বিভিন্ন ধৰণৰ এনেধৰণৰ পিঠা পনা আদি বনোৱ হয় মাঘ বিহুত প্ৰায় সকলোৰে ফূৰ্তি আনন্দময় হয় কাৰণ সেই সময়ত ধানসমূহ চপাই আনি তেওঁলোকেৰ ভঁৰালত ধানেৰে উপচি পৰে সেইবাবে তেওঁলোকৰ মনটো বহুত ভাল হৈ থাকে ফূৰ্তি হৈ থাকে তেওঁলোকৰ আনন্দৰ সীমা নাথাকে বিভিন্ন ধৰণৰ এনেদৰে বিহুসমূহ আমি পালন কৰোঁ এই তিনিটা বিহুৰ ভিতৰত সকলোৰে পৰিচিত বহাগ বিহুটো বহাগ বিহুত প্ৰায় সকলোৰে মানে প্ৰিয় হৈ পৰে কাৰণ বহাগ বিহুত বিভিন্ন ধৰণৰ অনুষ্ঠান কিবা কিবি হয় চোলা কাপোৰ লয় নতুন কাতি বিহুত তেনেধৰণে ধানখিনি চপোৱা সময় বাবে সাজু হয় পথাৰখন কেনেধৰণৰ হৈছে ধান চাবলৈ যায় পথাৰত কি পৰিমাণ কি হৈছে ধান কিমান পৰিমাণৰ পাব কি হ'ব সেইবোৰ তেওঁলোকে নিজে অনুমান কৰিব পাৰে যে কেনেকুৱা হ'ব আগলৈ তেওঁলোকে মানে পথাৰত সেই সময়ত ধানবোৰ ধান ওলায় ধুনীয়াকৈ পুৰঠ হয় ধানসমূহ কাটাৰ সময় হ সময়ৰ বাবে সাজু হয় তেওঁলোকে সেইবাবে ইয়াক কঙালী বিহু বুলি কোৱা হয় কাৰণ সকলোৰে হাতে হাতে নিজৰ সামগ্ৰীসমূহ লৈ কেনে ধান কাটিবৰ বাবে সাজু হয় ধান কাটাৰ পিছত আনি কেনে ধানখিনি মৰণা মাৰি ধুনীয়াকৈ ব ভঁৰালত সাঁচি থয় মাঘ বিহুতো প্ৰায় সকলোৱে ফূৰ্তি কৰে